মোৰ জীৱনৰ পাঁচটা স্মৰণীয় দিন বা তাৰিখৰ বিষয়ে ক'বলৈ গ'লে পাঁচ ছেপ্তেম্বৰ দুহেজাৰ বাৰ চন ছয় ডিচেম্বৰ দুহেজাৰ ছয় চন সাত ডিচেম্বৰ দুহেজাৰ সাত চন একৈছ ডিচেম্বৰ দুহেজাৰ বাইছ চন বাইছ ডিচেম্বৰ দুহেজাৰ বাইছ চন